লেডাৰৰ হেণ্ড বেগ মই বেয়া পাওঁ কাৰণ লেডাৰটো ফাটি যায় কিছুমান লেডাৰ আছে ফাটি যায় আৰু এনেকে বহলি যায় সেইকাৰণে মই লেডাৰৰ হেণ্ড বেগ মই বেয়া পাওঁ